মোৰ দাঁতৰ বিষ আছিল মই বহু দিনৰ পৰাই এইটোত ভোগী আছিলোঁ তাৰপৰা মই বহুতো বিভিন্ন লোকৰ পৰামৰ্শ শুনিছিলোঁ আৰু মই বিভিন্ন টুথপেষ্ট সলনি কৰি চাওঁ কিন্তু ৰিজাল্ট একো নাপাওঁ সদায় একে বিষেই হৈ থাকে তাৰপৰা মই ডাক্তৰ এজনৰ ওচৰলৈ গ'লো তেওঁ মোক এটা বেলেগ একো মেডিচাইন নিদিলে তেওঁ মোক অকল এটা টুথপেষ্ট ৰিক'মেণ্ট কৰিলে আৰু ক'লে যে এইটো তুমি ঘঁহি চোৱা তুমি প্ৰায় এসপ্তাহমানত ৰিজাল্ট পাই যাবা আৰু লগতে তেওঁ ক'লে যে তুমি এইটো অকল তুমিয়ে নহয় তোমালোকৰ ঘৰৰ যদি আৰু কাৰোবাৰ কিবা প্ৰব্লেম আছে দাঁতত তেওঁলোকেও ইউজ কৰিব পাৰিব তেওঁলোকেও ভাল ফল পাব সঁচাকৈ মই আজি এসপ্তাহ ধৰি সেই প্ৰডাক্টটো ইউজ কৰি আছোঁ আৰু ইমানেই ভাল ফল মই এতিয়া পাইছোঁ যে মোৰ দাঁতৰ যি বিষ আছিল সেই বিষটো একেবাৰে নায়েই আগতে মই ঠাণ্ডা একেবাৰে দাঁতত লগাবই নোৱাৰোঁ আৰু বৰ বেছি গৰম বস্তুও খাব নোৱাৰোঁ কিন্তু আজি এতিয়া মই ঠাণ্ডাই হওঁক বা গৰমেই মই একদম নিৰ্ভয়ে যিকোনো বস্তুৱে খাব পাৰোঁ আৰু আমাৰ আইতাৰো তেনেধৰণেই প্ৰব্লেমেই বহু দিনৰ পৰা হৈ আছিলে তেওঁ ভাবি আছিলে যিহেতু তেওঁৰ বয়স হৈছে গতিকেলৈ দাঁতৰ প্ৰব্লেমটো আহিবই নিশ্চয় কিন্তু কথাটো ঠিক তেনেকুৱাও নাছিলে যি যিহেতু মোক ডক্তৰজনে কৈছিলে যে ঘৰৰ মানুহ কোনোবাই ব্যৱহাৰ কৰিলেও কৰিব পাৰিব বুলি মই আইতাকো ক'লো ঘঁহি চোৱাচোন আইতাই ব্যৱহাৰ কৰা আজি এসপ্তাহো হোৱা নাই কিন্তু তিনিদিন হৈছে আইতাই ব্যৱহাৰ কৰা এই আইতাইও তেওঁৰ দাঁতৰ বিষ যিটো আছিলে সেই বিষটো বোলে আইতাৰো ভাল পাইছে গতিকে মই সেই টুথপেষ্টটো ঘঁহি যথেষ্ট উপকৃত হৈছোঁ বুলি মই ভাবোঁ